গীত গোৱাৰ স্মৰণীয় অভিজ্ঞতা বুলি ক'লে মানে মই এটাই স্ম মানে বিশেষভাৱে ক'বলৈ দিগদাৰ কাৰণ মই যিহেতু সৰুৰ পৰা গান গাইছোঁ সৰুৰ পৰাই গানৰ লগত জড়িত বহুত ধৰণৰ স্মৃতি আছে সেনেকুৱা তথাপি মই কৈছোঁ আপোনালোকক যে মই প্ৰথম গানৰ মানে গান শিকা কথাটো কেনেকৈ আহিল মই সেইটো কওঁ মই মানে নিজৰ বিদ্যালয়ত মানে যিটো আমাৰ বিদ্যালয় সপ্তাহ অনুস্থিত কৰা হয় তেতিয়া মই অংকুৰ শ্ৰেণীত পঢ়ি আছোঁ একদম সৰু তেতিয়া মই শিশু গীত প্ৰতিযোগিতাত তাৰমানে অংশগ্ৰহণ কৰিছোঁ তাতে মই বিলতে হালিছে গানটো গাইছিলোঁ আৰু মই সেই গানটো গাই প্ৰথম পুৰস্কাৰ পালোঁ আৰু প্ৰথম পুৰস্কাৰ পোৱাৰ পিছত আমাৰ বিদ্যালয়ত যিগৰাকী শিক্ষয়িত্ৰীয়ে মানে সংগীতৰ শিক্ষয়িত্ৰী হিচাপে আছিলে তেওঁ মানে কি কৰিলে আমাৰ মাক মানে শ্ৰেণীকোঠা এটাত মাতি লৈ গ'ল গৈ পেলাই ক'লে যে বাইদেউ আপোনাৰ ছোৱালীজনী তাৰমানে খুব ভাল গান গাব পাৰিব যদি তাইক মানে ভালকৈ গানৰ মানে শিক্ষা দিয়া হয় গানৰ স্কুলত যদি নাম লগাই দিয়া হয় তাই খুব ভাল গান গাব পাৰিব সেই কথাখিনি আমাৰ মায়ে মানে ভাবিলে দেউতাৰ লগতো আলোচনা কৰিলে তেনেকৈ মোক গানৰ স্কুলত মানে নামভৰ্তি কৰাই দিলে তেতিয়াৰ পৰাই মই গানৰ লগত জড়িত হৈ আছোঁ তাৰোপৰি মই আৰু এটা অভিজ্ঞতা যদি কওঁ তেনেহ'লে মই প্ৰথম যেতিয়া মানে হাৰমনিয়াম বজোৱা শিকিছিলোঁ হাৰমনিয়ামত মই ব্ৰহ্মা আদি কৰি প্ৰাৰ্থনাটো মানে বজাবলৈ শিকিছিলোঁ সেইটো মোৰ প্ৰথম তো তাৰ পিছৰ পৰা লাহে লাহে মই হাৰমনিয়ামৰ মানে কথাখিনি জনা হ'লোঁ তেনেকৈ বাকী অভিজ্ঞতাটো বহুত আছে আগতে দেউতাৰ লগত এনেকৈ গান গাব যাওঁ দেউতাই বাইকত উঠাই লৈ যায় মোক ৰাতি হয় কেতিয়াবা বাৰটা এটা বাজে এনেকুৱা বহুত দিন হৈছে মানে ৰাতি দেউতাৰ লগত আহোঁ সেইবিলাক মানে দিন গৈছে আৰু পাছত লাহে লাহে ডাঙৰ হোৱাৰ পিছততো অকলে যাব পৰা হ'লোঁ তথাপি সেই দেউতাৰ লগত যোৱা দিনকেইটা অলপমান মানে মনত পৰে সেইটো বেছি ভাল লগা আছিল তেনেকুৱা